হেল্ল' অঁ হেৰি সন্ধিয়া ফুৰিব যাবা নেকি বহুত দিনৰ মূৰত তাকেই অঁ ক'ত যাবা অঁ দেবাংগী গাৰ্ডেনত ভাল লাগিব অঁ অঁ অঁ ভাল লাগিব ভাল লাগিব তাতে দেবাংগী গাৰ্ডেনতে যাম দিয়া আৰু কোন কোন আৰু বেছিকৈ গ'লে ভাল লাগিলে হয় আমি তাতে ফটো চটো উঠিব পাৰিলোঁ হয় ন ধুনীয়া ঠাইডোখৰ অঁ ক'বা আমি গ্ৰুপত চবেই ওলাম আৰু ন এনেকে আৰু দেৰি হ'লেও কথা নাই বহুত কেইজন হ'লে অঁ বহুত কথা পাতিবলে আছে কি পিন্ধি যাবা অঁ ভাল ড্ৰেছ পিন্ধি যাম দিয়া

অঁ অঁ চবকে কোৱাচোন ভাল চাই ড্ৰেছ পিন্ধি যাম আৰু সন্ধিয়া আৰু তাৰে এই দেবাংগী গাৰ্ডেনৰ ওচৰত যে চাহৰ দোকানখন আছে তাত আমি চাহো খাম দিয়া ন অঁ গধূলি সময়ত চাহ খায়ো ভাল লাগিব দিয়া আজিয়ে যাওঁ নেকি আজি একো কাম নাই বতৰটোও ভাল এনেকে আৰু আজি বন্ধও আছে ন আজি গ'লেই ভাল হ'ব চাগে অঁ সুধিবা সুধিবা চবৰে মিলিলে আৰু চবে যাম পাৰিব চাগে একো কামটো নাই আজি বন্ধই আছে ন চবে ঘৰতে আছে ফ্ৰীয়ে আছে চবে যাম দিয়া আজিয়ে কালি হ'লে আৰু চবে বিজি হৈ থাকিব ন অঁ অঁ হ'ব দে অঁ অঁ ঠিক আছে মই সুধি দিম দিয়া চবে যাম আৰু অঁ বাহিৰতে লগ হ'ম আৰু ভিতৰত একেলগে সোমাম আৰু তেনেকৈ অঁ অঁ অঁ দিয়া দিয়া আজি লগ পাম আৰু ভাল লাগিব ন দিয়া মই ইহঁতকো ফোন কৰোঁ তুমিও ফোন কৰাচোন চবকে জনাওঁ আৰু দিয়া